ভাৰতৰ চাকৰি ৰাজ্যখনটো ভাল বেয়া দুটাই আছে আগতেতো পইচা নহ'লে চাকৰি যে লাভ নহ'ব সেইটোৱে তেনেকুৱা লাগিছিল কিন্তু এতিয়া কম বেছি পৰিমাণে এনেকুৱা লাগে যেন মেধা যদি হয় যদি নিজেই পঢ়ি পেলাই যদি অলপ কষ্ট কৰে বা দৌৰে দৌৰা নিজৰ শাৰীৰিকভাব মানসিকভাব পঢ়াৰ ক্ষেত্ৰত হওক মানে যদিহে কষ্ট কৰে তেতিয়া চাকৰিটো লোৱা ল'বৰ যে কিবাকৈ হ'লেও কিবা প্ৰকাৰে হে পাব তেনেকুৱা এটা ধাৰণা আহিছে এই যে আমাৰ ছাব্বিছ হাজাৰৰ পৰীক্ষাটো হৈ গ'ল তেতিয়া আমি দেখিবলৈ পালোঁ বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়েও কষ্টৰ ফলত চাকৰিটো ল'বলৈ সক্ষম হৈছে চাকৰি বৰ্তমানটো অলপ ভাল হৈছে আজি কেইবছৰমান আগত আজি এবছৰ দুবছৰ আগত চাকৰি কৰিব যে চাকৰি শব্দটো শুনিবই ভয় লগা হৈছিল লাখ লাখ টকাৰ এখন বেপাৰ হৈ পৰিছিল চাকৰি এখন চাকৰিৰো এখন বজাৰ হৈ গৈছিল সেইবাবে চাকৰিৰ ক্ষেত্ৰত ভাৰতৰ চাকৰিৰ ক্ষেত্ৰত এতিয়া আগতকৈ অকমান কম পৰিমাণে হ'লেও উন্নত হৈছে আমি এশ শতাংশই শুদ্ধ বুলি নক'লেও কিন্তু আমি ক'ব পাৰোঁ কিছু কিছু আগতকেৈ ভাল হৈছে অলপ পৰিৱৰ্তন হৈছে বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পালে এইবাৰ